কৃষি বা পশুপালন এই কাম দুটা অতি সন্মানীয় কাম আজিকালি প্ৰতিজন ব্যক্তিয়ে কৃষি বা পশুপালন কৰি হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিছে আজিকালি যুৱকে পঢ়া শুনা কৰিও কৃষি কৃষি বা পশুপালন কৰিবলৈ কোনো ধৰণৰ শংকা বা লাজ নকৰে আজিকালি বৈজ্ঞানিক পদ্ধতিয়ে যি পশুপালন বা কৃষি কৰিছে তাত চৰকাৰেও বহুখিনি সহায় সহযোগিতা আগবঢ়াইছে কৃষি পালন কৰি আমাৰ সমাজত আজি ব্যক্তিসকল হাজাৰ হাজাৰ পইচা ইনকাম কৰি হাজাৰ হাজাৰ পইচা উৎপাদন কৰি নিজকে স্বাৱলম্বী হিচাপে গঢ়ি তুলিছে ম যেনে ধৰক মৎস্য পালন কৰিছে গাহৰি আকৌ কুকুৰা এইবিলাক মানে আগৰ ধৰণে নকৰি মানে আগতে যিধৰণে কৰিছিলে মানে এনে দুই এজনী মুৰ্গী পুহি বা দুই এজনী গাহৰি পুহি যেনেধৰণে কৰিছিলে এতিয়া সেই মানসিকতাটো বাদ দি এতিয়া মান ফাৰ্ম হিচাপে প্ৰত্যেকজন ব্যক্তিয়ে কৰিবলৈ ধৰিছে এই ফাৰ্ম হিচাপে কৰোঁতে মানে আজিকালি বৈজ্ঞানিক পদ্ধতি কৰিবলগীয়া হয় আৰু মানে দৰৱ জাতিৰ পৰা ধৰি সকলো বৈজ্ঞানিক পদ্ধতিৰে কৰি আমাৰ যুৱকসকল আজিৰ সমাজৰ যুৱকসকল যথেষ্ট মানে আগবাঢ়ি গৈছে আৰু এই কামটো কৰিবলৈ আজিকালি এইটো কোনো লাজৰ বিষয় নহয় বা প্ৰতিজন ব্যক্তিয়ে কৰিবলৈ মা হেঁপাহ কৰি আহিছে আৰু প্রতিজন ব্যক্তিয়ে কৰিছে বুলি মই ভাবো আৰু আমাৰ সমাজত আজি এই কামটো কৰি প্ৰতিজন ব্যক্তিয়েই স্বাৱলম্বী হৈছে